আমাৰ গাঁৱত আজিকালি মানুহৰ হাত ভৰি ভাঙিলে আজিকালি যিহেতু মানুহবোৰে অলপ জনা বস্তুবোৰ জানে সেইকাৰণে বেছিভাগ ক্ষেত্ৰত আপোনাৰ ওচৰৰ হস্পিটেলতে লৈ যায় কিন্তু কিছুমান ক্ষেত্ৰত যদি সিমান ধৰক বস্তুটো ইমান বেছিও ডাঙৰকৈ ইমান বেছি ডাঙৰ ধৰক নহয় বা ইমানো যদি দুখ পোৱা নাই তেতিয়া মোচোকা চোচোকা খালে প্ৰথমতে হালধি দি বান্ধি থৈ দিয়ে তাৰে ওপৰত কিছুমান মানুহ কিন্তু যদিও আমি বেছিভাগেই হস্পিটেললৈ লৈ যায় কিছুমানে এতিয়াও ধৰক জৰা ফুকা বস্তুবোৰ বিশ্বাস কৰে তেতিয়া তেল জাৰি আনি দিয়ে বা তাৰপিছত সেইবোৰ সেইটো বস্তু লগায় তাৰপিছত কেইদিনমানলৈকে ৰখে তাৰপিছত যদি দেখে যে বস্তুটো ঠিক হোৱা নাই তেতিয়াহে হস্পিটেললৈকে লৈ যায় কিন্তু আজিকালি বেছিভাগ ক্ষেত্ৰত আপোনাৰ হস্পিটেললৈকে লৈ যায় আৰু যিহেতু আজিকালি ধৰক ওচৰে পাঁজৰে ফাৰ্মাচিও আছে কোনোবাই ভলিনী বা তেনেকুৱা স্প্ৰে আনিও মাৰি দিয়ে তো দুটাৰে মাজত ধৰক এনেকুৱা নহয় যে অকল জৰা ফুকাই ব্যৱহাৰ কৰিব এনেকুৱাও নহয় যে অকল ডাইৰেক্ট হস্পিটেললৈকে লৈ যাব তো দুটাৰে মাজত এটা মাজৰ ৰাস্তা ৰাস্তা এটাহে লোৱা হয় মানে আমাৰ গাঁৱত আজিকালি